মই এগৰাকী চাকৰিয়াল হিচাপে গোটেই জীৱন জুৰি চাকৰি কৰি নিজৰ কেৰিয়াৰটো গঢ়িব বিচাৰোঁ যে চাকৰিৰ জীৱনত পোৱা টকাখিনিৰে নিজৰ ঘৰ পৰিয়ালক সুন্দৰকে পোহ পাল দিব পৰা নিজৰ সতি সন্তানক শিক্ষা দীক্ষাৰে শিক্ষিত কৰিব বিচাৰোঁ আৰু ভৱিষ্যতে তেওঁলোকে নিজৰ নিজৰ নি ওপৰত নিৰ্ভৰশীল হ'ব পৰাকে তেওঁলোকক শিক্ষা দীক্ষাৰে উপযুক্ত কৰি গঢ়ি তুলিব পৰে পা বিচাৰোঁ আৰু যদি চাকৰি জীৱনৰ সেইখিনি টকা কিছু ৰাহি কৰি ভৱিষ্যতলৈ চাকৰি যেতিয়া শেষ হয় তেতিয়া নিজে দেশ বিদেশত ঘূৰি ফূৰি বা ভ্ৰমণ কৰি মই ভাল পাওঁ সেইকাৰণে সেই টকাখিনিৰে উচিত ব্যৱহাৰ কৰি ঘূৰি ফূৰিবলৈ বিচাৰোঁ আৰু লগতে সতি সন্তানসকলেও তেওঁলোকেও যদি চেটেল হৈ যায় বা নিজৰ কেৰিয়াৰটো গঢ়িব বিচ পাৰে তেতিয়াহ'লে তেওঁলোকে য'ত থাকে তালৈকে ঘূৰি ফূৰি নিজৰ জীৱনটো পাৰ কৰিব বিচাৰোঁ আৰু চাকৰিৰ টকাখিনি সাচি থৈ ভৱিষ্যতে কৰ্মৰ জীৱনৰ সামৰণিৰ সময়ত নিজে সেই টকাখিনিৰ উচিত ব্যৱহাৰ কৰি নিজৰ শাৰীৰিকভাৱে দুৰ্বল হ'লেও চিকিৎসাৰ বাবেও সেই টকাখিনি যদি ব্যয় কৰিব পাৰি বা স্বাস্থ্য ভালে ৰাখিবলৈ বিভিন্ন অভ্যাস ব্যায়াম শাৰীৰিক ব্যায়াম কৰিবলৈও টকাৰে প্ৰয়োজন হয় সেইখিনি টকাৰে স্বাস্থ্যটোক মই সুন্দৰকে ৰাখিবলৈ চেষ্টা কৰিম যাতে বহুত ব দিনলৈকে সুস্থ সৱলভাৱে নিৰোগী হৈ থাকিবলৈ চেষ্টা কৰিম আৰু সেইধৰণে নিজৰ জীৱনটো নিজৰ কেৰিয়াৰটো গঢ়িব বিচাৰোঁ সু স্বাস্থ্য জীৱন পাৰ কৰি সেইখিনিয়ে মোৰ ভৱিষ্যতৰ কৰিবলগীয়া কৰ্ম বুলি ভাবোঁ